বিহু বুলি ক'লে আমাৰ সাধাৰণতে আমি তিনিটা বিহু পালন কৰোঁ প্ৰথমে আমি বহাগ বিহুৰ বিষয়ে কওঁ বহাগ বিহুত আমি গৰু গা গৰু গা ধুৱাই গৰু গা ধোৱাওঁ তাৰ পিছত আমি আমি পিঠা পিঠা পনা তাৰ পিছত পিঠা পনা এইবিলাক বনাওঁ গৰু গা ধোৱাওঁ আকৌ মানুহৰ কাৰণে আমি বিহুৱান বনাওঁ বিহুৰ দিনা আকৌ মানুহৰ কাৰণে বিহুৱান দিওঁ আমি বহাগ বিহুত ইয়াত বহুতো অনুষ্ঠান হয় বিহুত তাৰ পিছত বিহুত বহুত অনুষ্ঠান হয় আমাৰ ইয়াত ফাংচন পাতা হয় তাৰ পিছত আমাৰ ল'ৰা ছোৱালীবিলাকো তাত আমাৰ অনুষ্ঠানত সিহঁতেও অনুস্থানত নাচে বা হেৰি কৰে সিহঁতে নাচে আকৌ আমি মাঘ বিহুত আমাৰ ইয়াত মদ বনোৱা হয় মদ বনাওঁ আমি মাঘ বিহুতো বহুতো আমি আয়োজন কৰোঁ যেনে পিঠা লাৰু বহুতো আমি মিঠাই ভুজিয়া জিলাপিৰো ঘৰতেই এইবিলাক বনাওঁ আমি তাৰে পিছত আকৌ মেজিৰ তলত মেজিৰ তলতো তাত

আমি খা খানা খাওঁ তাত সকলো আয়োজন থাকে যেনে মাছ মাংস পনিৰ দালি কণী সকলো থাকে তাৰ পিছত আমি সেই খানা খাওঁ তাৰেই লগতে আকৌ কাতি বিহু আছে কাতি বিহুত আমি আমাৰ ঘৰত তুলসী গছ ৰুও তুলসী গছ ৰুই আকৌ আমি কলপুলি পুতা হয় তাৰে পিছত কল গছত চাকি জ্বলাওঁ আমি আমাৰ প পথাৰত আমি চাকি বন্তি এইবিলাক জ্বলাওঁ তাৰে পিছত শৰাই দিওঁ আৰু তাৰ তাৰ পিছত আকৌ আমি কাতি বিহুত বহুতো ধৰণৰ কিছুমান পিঠা পিঠা বনাওঁ এইবিলাক আমাৰ ইয়াত এই এই তিনিটা বিহুত এইবিলাক আমি পালন কৰোঁ আমাৰ ইয়াতে সকলোখিনি ধৰক হেৰি কৰা যায় পালন কৰা হয় আমাৰ গাঁৱৰ সকলো তিৰোতাই আমি নামঘৰত ওলাই যায় বিহু নাম ধৰোঁ আমি